কি কৰিছ' হেৰি নহয় এই পেন্টালুনত পোষ্ট ওলাইছে গম পাৱ নাই তই এপ্লাই কৰিবি নে কি কি কি বিচাৰিছে

অঁ অঁ দৰমহা কিমান অঁ নটিফিকেশ্যন কিবা দিছে নি মোক হোৱাটছাপত দি দিবিচোন তই বায়'ডাটা বনাই থৈছনি মই নাই বনোৱা কেনেকৈ কিবা তোৰ বায়'ডাটা ফৰমেটটো দি দিবিচোন মই তোৰ লেখীয়া একেলগে একে ষ্টাইলতে বনাম হেৰি নহয় এইটো নিজে যাব লাগিব নে বায়'ডাটা দিবলৈ নে তইয়ে মোৰখন দি দিব পাৰিবি এনেকুৱা কিবা আছেনি নিজে যাব লাগিব ন অঁ অঁ অঁ কাইলৈ চাব লাগিব তই কাম এটা কৰিবি ৰাতিপুৱা মোলৈ ফোন এটা কৰিবি অঁ অঁ লাষ্ট ডেট কিবা দিছেনি দুদিন আছে তেতিয়া তই কাম এটা কৰিবিচোন মোক এই নটিফিকেশ্যনটো আৰু তোৰ ভাগৰ যদি বায়'ডাটা বনাই থৈছ বায়'ডাটা ফৰমেটটো মোক দি দিবিচোন এইটো নাম্বাৰত দি দিবিচোন ঠিক আছে দে হ'ব